হেল্ল' ছাৰ মই ববিতা শইকীয়াই কৈছোঁ আপোনাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী আপুনি মোক এটা সহায় কৰকচোন যে মই মানে অলপতে ওঠৰ বছৰ অতিক্ৰম কৰিলোঁ সেয়ে মানে মোৰ আধাৰ কাৰ্ডখন প্ৰয়োজন হৈছিলে আৰু আধাৰ কাৰ্ডখন মই ফিল আপ কৰিম বুলি ভাবিছিলোঁ এপ্লাই কৰিম বুলি ভাবিছিলোঁ আৰু আমাৰ আধাৰ কাৰ্ড কাৰ্ডৰ কাৰণে আমাৰ চেণ্টাৰ কোনখিনিত আছে আৰু মই জনাত পঞ্চায়তত আছিলে কিন্তু সেইখিনি কিবা খেলিমেলি হৈ আছে সেয়ে আপুনি মোক সবিশেষ তথ্যখিনি দিয়কচোন আৰু আধাৰ কাৰ্ডৰ এপ্লাই কাৰণে মই কোনখিনিলৈ যাব লাগিব আৰু কি কি ডকুমেণ্ট লাগিব কিমান সময়ত যাব লাগিব আপুনি মোক সকলোখিনি তথ্য মোক দিবচোন